বচ বচ পাই গ'লো ৰাখা ৰাখা অঁ অ'কে থেংক ইউ ভাইটী ড্ৰাইভাৰ ভাইটী আচ্ছা মোৰ তাত কেছ নাই তুমি বাৰু তোমাৰ হেৰি আছে নেকি গুগল পে' পে' টি এম কিবা অঁ যদি আছে দিয়া মই তোমাক গুগল পে' বা এনেকৈ অনলাইনহে দিব পাৰিম হা মোৰ হাতত কেছ কম আছে